লাগিছিল নেকি ফোনটো হয় মই ইভেণ্ট এটা এৰেঞ্জ কৰাৰ কাৰণে কৰিছিলোঁ মানে সৰু সজাই ষ্টেডিয়ামত এই অৰি অৰিজিৎ সিঙৰ কনছাৰ্ট এটা এই ডেটটো আগষ্টৰ টেনথ

মানে গোটেই ইভেন্টোত মানে আপুনি ভাউজাৰবিলাক এইবিলাক দিয়ে নে

হয় হয় হয় হয় হয়

হয় হয় আৰু ফুড চাৰ্ভিচৰ কেনেকুৱা আপোনালোকৰ

হয় আমি মানে নিজাকৈ নিজৰ ফালৰ পৰা যদি আমি বেলেগকো দিও সেইটো আপোনালোকক কথা নাই আৰু হয় হয় আৰু বাকী পইচা পাতি হয় হয় গুৱাহাটীৰে হয় হয় হয় অঁ অঁ অঁ হয় ঠিক আছে